হয় মোৰ প্ৰিয় আৰ্টিষ্ট আছে তেওঁ হৈছে মোৰ শিক্ষাগুৰু যোগবাণী বৰগোহাঁই তেওঁৰপৰা মই বৰ্তমান দেশত কেনেকুৱা ধৰণৰ সমস্যা চলি থাকে হৈ আছে সেইবিলাকৰ সেইবিলাকৰ যি কাম চাব বিচাৰোঁ সেইবিলাক কেনেকৈ মানে তেওঁ প্ৰকাশ কৰে ছবিৰ মাধ্যমেৰে প্ৰকাশ কৰে সেয়া মই চাব বিচাৰোঁ